বেলেগ ভাষা বা উপভাষা কোৱা এলেকালৈ ভ্ৰমণ কৰিবলৈ যাওঁতে যোগাযোগৰ বাবে মোৰ বৰ বেছি অসুবিধাৰ সন্মুখীন হোৱা নাই কিয়নো মই প্ৰায় ভালেখিনি ভাষাৰ অলপকৈ হ'লেও ক'ব পাৰোঁ আৰু বুজিও উঠোঁ তাৰোপৰি বেলেগ বেলেগ ভাষা থকা ঠাইলৈ মই ভ্ৰমণ কৰিবলৈ যাওঁতেও এনেকুৱা কিছুমান ব্যক্তিক লগ পাওঁ যিবিলাকে আমাৰ ভাষাটো বুজি পায় আৰু তে তেওঁলোকৰ ভাষাটো বুজি পায় সেইবাবে মই বেলেগ ঠাইত ফুৰিবলৈ যাওঁতে মোৰ কোনো অসমীয়া নোহোৱাকৈ মই ভ্ৰমণ কৰি আহোঁ